হয় মই আপোনালোকৰ তাৰ পৰা অৰ্ডাৰ কৰিছিলোঁ কেইটামান বস্তু তাৰে পৰা মোৰ দুটামান বস্তু কমাব লাগিছিলে মানে মই অৰ্ডাৰ কৰিছিলোঁ চাৰিখন ৰুটি আৰু কৰিছিলোঁ এটা ভেজ মনচুৰিআন আৰু কৰিছিলোঁ এটা ক্ৰীচপি চিলি বেবী ক'ৰ্ণ আৰু মছৰোম নুদুল্ছ মোৰ তাৰে আপুনি ক্ৰীচপি চিলি বেবী ক'ৰ্ণটো কমাই দিয়ক সেইটো আপোনাৰ দুজনৰ কাৰণে কৰা হৈছিলে সেইটো এতিয়া এটা কৰি দিয়ক আৰু হেৰি কৰি দিব যিকি ৰুটি ৰুটি চাৰিখনৰ পৰা দুখন কৰি দিব আৰু মোৰ অৰ্ডাৰ নম্বাৰটো হৈছে ফিভটি ছিক্স